হয় মই আলহী অতিথি আহিলে ঘৰলৈ খুবেই ভাল পাওঁ ৰান্ধিও খুবেই ভাল পাওঁ প্ৰথমতে ঘৰ ঘৰৰ চাৰিও কণ চাফচিকুণ কৰি আলহীৰ বাবে যোনখিনি ৰান্ধিম সেইখিনি ভালকৈ ধুই পখালি লৈ ভাগে ভাগে কাটি মেলি আজৰি কৰি লওঁ তাৰপাছত লাহে লাহে ৰান্ধিবলৈ আৰম্ভ কৰোঁ ৰন্ধাৰ লগে লগে আমি আলহীক চাহ খোৱাৰ লগতে তেওঁলোকক লগত কথাও পাতি থাকোঁ আৰু লগতে ৰান্ধিও থাকোঁ ঘৰলৈ আলহী আহোঁতে আহিলে প্ৰায়ে আমাৰ ঘৰৰ প্ৰায়খিনি আমাৰ ঘৰত আৰু আমি জইন যৌথ পৰিয়াল থকা হয় যৌথ পৰিয়ালৰ প্ৰত্যেক জনেই আলহীৰ লগত ব্যস্ত হৈ যায় আৰু তেওঁলোকক খোৱাই বলৈ আমি প্ৰথমতে আমাৰ বনাই মেলি লোৱাৰ পাছত ধুনীয়াকৈ আকৌ তেওঁলোকক সজাই দিয়া হয় আলহী আহিলেতো কথাই নাই আৰু মাছ মাংস ধুনীয়া তৃপ্তিৰে এসাঁজ খোৱা মাছ মাংসৰে তৃপ্তিৰে এসাঁজ খোৱাবলৈ তেওঁলোকক খুবেই মন যায় সেইকাৰণে আমি প্ৰায় মাছ মাংস গোটেইখিনিয়ে বনোৱা হয় তেওঁলোকক খুৱাবলৈ লগতে মাছ মাংস খোৱাৰ পিছত হজম শক্তি হজম হ'বলৈ তেওঁলোকক মিঠাও বনোৱা হয় মই পায়স বনাই খুবেই ভাল পাওঁ নিজেও খাই ভাল পাওঁ গাখীৰত জহা চাউলৰ পায়স

হাঁহৰ মাংস কোমোৰা মাছৰ তৰকাৰী মাছৰ টেঙা বা পালেং শাকৰ এনেকৈ জোল মানে কাৰি টাইপত খুৱাই খাই নিজেও ভাল পাওঁ এনেকৈ আমাৰ প্ৰায় থলুৱা আহাৰেই তৈয়াৰ কৰা হয় ধৰ আলু পিটিকা আৰু আলু পিটিকা আমাৰ অঞ্চলৰ ছোৱালীবোৰেও সাধাৰণতে খাই ভাল পায় আৰু আৰু খোৱাই ভাল পাওঁ খুৱাইতো খুবেই ভাল পাওঁ বনায়ো খাবলৈ ভাল পালেতো বনাবই লাগিব আৰু বনাই মেলি হোৱাৰ পাছত গোটেইখিনিকে গোটেই সকলো অতিথিকে ধুনীয়াকৈ সজাই দি খোওৱা তেওঁলোকক সন্তুষ্ট কৰাই তাৰপৰা গৃহস্থই খোৱা খাই খাবলৈ দিয়া হয় গৃহস্থক তাৰপাছত তাৰপাছত আৰু তেওঁলোকে ব্যঞ্জনখিনি কেনেকুৱা হৈছে তেওঁলোকক সোধাও হয় আৰু সকলোৱে সকলোৰে ভালেই এটা ভালেই এটা বা মানে আমি এনচাৰ অ' মানে উত্তৰ পাওঁ আৰু আমাৰ ঘৰলৈ আহিলে কোনো অতিথিয়ে বেয়া পায় যোৱা তেনেকৈ আজিলৈকে হোৱা নাই বাকী চব ঠিকেই আছে আৰু খুৱাই বোৱাই হোৱাৰ পাছত আকৌ আলহীক নতুন ন আকৌ পুনৰবাৰ আহিবলৈ তেওঁলোকক অনুৰোধ কৰা হয় আহিবলৈ কোৱা হয় তেওঁলোকক সেয়াই